বৰ্তমান মোৰ দুজনী ভনী আৰু এজন ভাই আছে তেওঁলোকে প্ৰত্য়েকই বিয়া হৈ গ'ল যদিও ইয়াৰ আগত কৈছিলো মোৰ তিনি জনী ভনী আৰু আমি তিনিজন ল'ৰা তাৰে এজন ভাই মোৰ হৈছিল ছেভেণ্টি ফাইভত আৰু এগৰাকী ভণ্টী অষ্টাশী চনত ঢুকাইছে গতিকে এতিয়া আমি দুটা ভাই ককাই আৰু দুজনী ভণ্টী আৰু প্ৰত্যেকৰে বিয়া বাৰু হৈ নিজা নিজা সংস্থাপনত আছে ছোৱালী বিয়া দিয়া হোৱাৰ পাছত তেওঁলোকতো বেলেগ ঘৰতে থাকে গতিকে যি যিখিনি মানে আত্মীয়তা থাকিব লাগে ভনীয়েক হিচাবে বা ককায়েক হিচাবে সেইখিনিৰ পৰা আমি এতিয়াও কোনোটো কাৰোপৰা বঞ্চিত হোৱা নাই মৰম স্নেহ আন্তৰিকতা বিপদে আপদে সামৰি লোৱা এই গোটেইখিনি আছে আৰু ভাই ককাইৰ ভিতৰত মোৰ এটা ভাই আছে তাৰ পৰিবাৰ আছে ল'ৰা আছে ছোৱালী আছে সিহঁতে আমাৰ নগাঁৱৰ ঘৰত থাকে ভাইটিয়ে গুৱাহাটীতে সৰু সুৰা কিবা এটা কৰি আছে আমাৰ আহ যাত আছে আমি বেলেগ হোৱা নাই এই আমাৰ নগাঁৱৰ যিখিনি ঘৰ মাটি আছে সেইখিনিত বৰ্তমান আমি ভাইটোকে থাকিবলৈ দিছোঁ তেনেকুৱা কোনো লিখা পত্ৰও কৰি দিয়া নাই বা মৌখিকভাৱেও নাই তেনেকৈয়ে আছে আৰু আমি এৰিও দিয়া নাইকিয়া আৰু বৰ্তমান মোৰ দুজনী ছোৱালী এজনী বিয়া দিছোঁ আৰু এজনীয়ে তেজপুৰ ইউনিৰ্ভাৰছিটিত পি এইচ ডি কৰি আছে গতিকে ৱাইফসহ আমি চাৰিটা আছো আৰু ডাঙৰজনীক এতিয়া বিয়া দিছোঁ এতিয়া আমি বৰ্তমান তিনিটা আৰু তথাপিও ডাঙৰ ছোৱালী এতিয়া বৰ্তমান গুৱাহাটীতে চাৰ সৰুকৈ চাকৰি এটা পাই পেলাই এই স্কুলৰ শিক্ষকতা কৰিছে আমাৰ লগতেই আছে গতিকে তেনেকৈয়ে এতিয়া মিলিজুলি আছো আৰু বৰ্তমানলৈকে ভগৱানে মিলাই কৰি ৰাখিছে সময়ৰ সোঁতত কি হৈ যায় কাৰ মৰণ কি হৈ যায় সেইটো আৰু পানী তলৰ কাঁইটৰ নিচিনা সেইটো এতিয়া আৰু আগতীয়াকৈ অনুভৱ কৰিবলৈ অলপমান দিকদাৰ কিন্তু ভগৱানে বৰ্তমানলৈকে আটাইকেইটাৰ মাজতে মিলা প্ৰীতি একতা আপোনত্ব ঠিকেই ৰাখিছে আৰু